হয় আপুনি কোনে ক'লে অ কওকচোন বাৰু হয় অ আপোনাৰ ঘৰটো মানে পুটিন মৰা আছেনে অকল ৰং কৰিবলগীয়া আচ্ছা আচ্ছা তেন্তে আপোনাৰ গোটেই ঘৰটো পুটিন মাৰি মেলি ৰং লগোৱাব লাগিব ন' অ ঠিক আছে বাৰু মই মাৰি দিম বাৰু অ কি ৰং মানে আপোনাৰ যোনটো ভাল আজি দিনততো আপোনাৰ প্লাষ্টিক পেইণ্টটোৱে বেছিকৈ চলি আছেতো তো সেইটোৱে হয়

অ ঠিক আছে বাৰু প্লাষ্টিকটোকে মাৰি দিম তেন্তে অ মই আপোনাৰ কাইলৈ কাইলৈ মানৰ পৰাই কৰি দিব পাৰিম অ ঠিক আছে মই গৈপেনে আপোনালোকৰ ঘৰটো এবাৰ চাই সব ঠিক ঠাক কৰি চাই দিমগৈ বাৰু

মোৰ গোটেই ঘৰটোৰ কাৰণে আপুনি বিশ হেজাৰমান দি দিব তাৰ ভিতৰতে কৰি দিম আৰু নাই আজি দিনততো ইমান লাগিয়ে যায় ন' কষ্টও আছে হ'ব বাৰু এইটো মই গৈপেনে আপোনাৰ কামটো চাই মেলি জনাম বাৰু কিমানত হ'বগৈ অ কাইলৈ যাম মই অ ঠিক আছে